হয় মই আচলতে এগৰাকী মধ্য় প্ৰজন্মৰ এটা অংশ হিচাপে নিজকে পৰিগণিত ক কৰিব বিচাৰোঁ বা মই এটা মধ্য় প্ৰজন্মৰ এটা অংশ আচলতে পুৰণি প্ৰজন্ম আৰু যুৱপ্ৰজন্মই যি বিচাৰে তাৰ মাজত ভাৰসাম্য় অৰ্জন কৰিবলৈ সদায় চেষ্টা কৰি আহিছোঁ আচলতে আমি দেখা পাওঁ যে কেতিয়াবা পুৰণি প্ৰজন্ম আৰু যো এতিয়া নতুনকৈ আগবাঢ়ি অহা যুৱপ্ৰজন্মৰ মাজত তেওঁলোকৰ চিন্তা ভাবনা বা তেওঁলোকৰ মনোভাৱ এইবিলাকৰ মাজত কিছুমান কেতিয়াবা কিছুমান বৈসাদৃশ্য় পৰিলক্ষিত হোৱা দেখা যায় চ' তেনেবোৰ ক্ষেত্ৰত এখন সমাজত ভালকৈ সকলোৱে সহযোগিতা বজাই ৰাখি সেইয়া লাগিলে পুৰণি প্ৰজন্মই হওক বা যুৱপ্ৰজন্মই হওক তেওঁলোকৰ সকলোৰে সহায় সহযোগিতা থাকিলেহে আচলতে এখন সমাজৰ উন্নতি হ'ব গতিকে তাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাতোৱেই মই সদায় চেষ্টা কৰি আহিছোঁ আৰু আগলৈ কৰি থাকিম